সাংস্কৃতিক খহনীয়া একাংশ অসমীয়া ভাষীৰ মতে নিস্কাসয়ৰ ফলত স্থানীয় পৰম্পৰা আৰু সাংস্কৃতিক পথাৰ খহনীয়া হয় যিকোনো বিশ্ববাসী ব্যাপী সংবাদ মাধ্যম আৰু প্ৰৱণতাই আধিপত্য বিস্তাৰ কৰে বিশেষকৈ নৱপ্ৰজন্মই বিদেশী জীৱনশৈলী আৰু মূল্যবোধ গ্ৰহণ কৰা দেখা যায় কেতিয়াবা পৰম্পৰাগত অসমীয়া ৰীতি নীতিৰ মূল্য ভাষা বিপন্ন বিশ্বায়নৰ ফলত ইংৰাজী আৰু হিন্দী ভাষাৰ ব্যাপক ব্যৱহাৰ হৈছে যাৰ ফলত বিশেষকৈ চহৰ অঞ্চলত অসমীয়াই ব্যৱহাৰ কৰিছে বুলি কিছুমানে অনুভৱ কৰিছে বিশেষকৈ নৱপ্ৰজন্মই দৈনন্দিন জীৱনত অসমীয়া ভাষা কমকৈ ব্যৱহাৰ কৰিব পাৰে যাৰ ফলত ভাষাটোৰ ভৱিষ্যত অস্তিত্বৰ প্ৰতি চিন্তাৰ সৃষ্টি কৰিব পাৰে সাংস্কৃতিক নিৰ্ময় আৰু উন্মোচন ইতিবাচক দিশটো হ'ল বিশ্বায়নে অসমীয়া সাংস্কৃতিয়ে বিশ্ব মঞ্চত প্ৰকাশ লাভ কৰিবলৈ সুবিধা কৰি দিয়ে অসমীয়া চলচ্চিত্ৰ সংগীত সাহিত্যই আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ গৈ আছে যিয়ে সাংস্কৃতিক গৌৰৱ আৰু সজাগতাত অৰিহণা যোগাব পাৰে উদাহৰণস্বৰূপে পৰ্যটন খণ্ডতো বৃদ্ধি পাইছে অসমৰ চহকী ঐতিহ্য উৎসৱ ভূ প্ৰকৃতিৰ অন্বেষণ কৰিবলৈ অধিক লোকে অসমলৈ আহিছে সাংস্কৃতিক প্ৰয়োজন প্ৰযোজন কিছুমান ক্ষেত্ৰত বিশ্বায়নৰ ফলত পৰম্পৰাগত অসমীয়া উপাদানসমূহ বিশ্বজনীন প্ৰভাৱৰ সৈতে বিচিন্ন ঘটিছে এই সংযোজনসমূহ গীত চেশ্যন ফেশ্বন আৰু দেখা পোৱা খাদ্যত দেখা পোৱা যায় য'ত অসমীয়া সাংস্কৃতিক আধুনিক পদ্ধতিৰে পুনৰ বাখ্যা কৰি নৱ প্ৰ্ৰজন্মক আকৰ্ষণ কৰা হৈছে পৰম্পৰাগত দক্ষতা হেৰুৱা প্ৰযুক্তি আৰু বিশ্বায়িত উদ্যোগৰ ওপৰত ক্ৰমাত নিৰ্ভৰশীলতা বৃদ্ধি পোৱাৰ লগে লগে পৰম্পৰাগত অসমীয়া কাৰুকাৰ্য আৰু কৃষি পদ্ধতি ক্ৰমান্বয়ে স্থান ম্লান হৈ আহিছে শিল্পী আৰু কৃষকসকলে গণ উৎপাদিত সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ সংগ্ৰাম কৰিব পাৰে যাৰ ফলত পৰম্পৰাগত জ্ঞান আৰু দক্ষতা হেৰুৱাবলগীয়া হ'ব পাৰে সংবাদ মাধ্যমৰ প্ৰভাৱ ছ'চিয়েল মিডিয়াক ধৰি বিশ্বব্যাপী সংবাদ মাধ্যমৰ ব্যাপকভাৱে অসমীয়া যুৱক যুৱতীসকলে নিজৰ পৰিচয় লোৱাৰ ধৰণ সলনি কৰি আছে ইয়াৰদ্বাৰা জ্ঞানৰ অধিক সুবিধা পোৱা যায় যদিও ইয়াৰ দ্বাৰা বিশ্বব্যাপী প্ৰায়ে স্বাসত্য মূল্যবোধৰ দিশলৈ পৰিৱৰ্তন হ'বলৈয়ো উৎসাহিত হয় যিবোৰ হয়তো পৰম্পৰাগত অসমীয়া আদৰ্শৰ সৈতে মিল নাথাকিবও পাৰে গ্ৰাম্য নগৰীয়া বিভাজন গোল গোলকীয়কৰণ কৰণে গ্ৰাম্য আৰু নগৰীয়া অসমীয়া জনগোষ্ঠীৰ মাজত বিভাজনক অধিক জোৰদাৰ কৰি তুলিছে গুৱাহাটীৰ দৰে চহৰসমূহে বিশ্ব সংস্কৃতিকৰ সংস্কৃতিৰ সৈতে অধিক সংঘতে দেখিছে যদিও গ্ৰাম্য অঞ্চলসমূহে থলুৱা প্ৰথাৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক বজাই ৰাখিব পাৰে যাৰ ফলত সাংস্কৃতিক বিভাজনৰ সৃষ্টি হ'ব শিক্ষা আৰু পেছাদাৰী গতিশীলতা অসমীয়া ছাত্ৰ ছাত্ৰীসকলে বিশ্বব্যাপী শৈক্ষিক মঞ্চত অধিক সুবিধা লাভ কৰে যাৰ ফলত তেওঁলোকৰ দক্ষতা বৃদ্ধি হ'ব পাৰে কিন্তু বিশ্বব্যাপী বজাৰত উচ্চ শিক্ষা আৰু পেছাদাৰী কেৰিয়াৰ অব্যাহত ৰাখি নিজৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় বজাই ৰখাৰ ক্ষেত্ৰত বহুতে প্ৰত্যাহ্বানৰ সন্মুখীন হয় অসমীয়া পৰিচয়ত স্থিতিস্থাপকতা বিশ্বায়নৰ হেঁচাত পৰিলেও বহু অসমীয়া ভাষীয়ে নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰি আছে সাংস্কৃতিক সংগঠন আৰু তৃণমূল পৰ্যায়ৰ আন্দোলনসমূহে ভাষা সাহিত্য পৰম্পৰাসমূহ সংৰক্ষণৰ বাবে কাম কৰি আছে বিশ্বায়নৰ সন্মুখতো অসমীয়া জীৱনৰ কেন্দ্ৰবিন্দু হৈ থকাটো নিশ্চিত কৰিছে